এই পাকঘৰ আৰু শৌচাগাৰত এন্দুৰজাতীয় প্ৰাণী পঁইতাচোৰা আদি আতংকৰ পৰা ৰক্ষা পাবলৈ আমি মানে বিভিন্ন ধৰণৰ মানে চেষ্টা অব্যাহত ৰাখোঁ মানে যাতে পঁইতাচোৰা বা এন্দুৰজাতীয় প্ৰাণীবিলাক কে আমাৰ খাদ্য বস্তুবিলাক নষ্ট কৰিব নোৱাৰে বা খাদ্য বস্তুৰ ওপৰত মানে পৰিব নোৱাৰে বা সিহঁতে খাবলৈ আহে বস্তু বিলাক নষ্ট হ'ব গতিকে এই পঁইতাচোৰাটো মাৰিবৰ কাৰণে কিছুমান ব্যৱস্থা লওঁ মই বাথৰুমত যদি কেনেবাকৈ পঁইতাচোৰা এটা পাই গ'লো মইতো মানে অকণমান মাৰি দিবলৈ বা পেটেককে শব্দ এটা কৰি পেলাই যে পেটটো ফুটাই দিবলৈ মোৰ অলপ বেয়া লাগে সেইকাৰণে মই মানে কি কৰো গিজাৰৰ পানী গৰম হৈ থাকে মগ এটাত লওঁ বহুত উতলা মানে বেছি গৰম আৰু বহুত বেছি উতলাও নহয় একেবাৰে ঠাণ্ডাও নহয় মুঠতে পঁইতাচোৰাটোক এফেক্ট কৰিব পৰাকে গৰম হয় আৰু সেই পানীখিনি মই মগ এটাতলৈ লাহে লাহে তাৰ গাত ঢালি দিওঁ ঢালি দিয়াৰ পিছত সি উল্টা হৈ যায় যে উল্টা হৈ গ'লে পুটুককে দৌৰিব নোৱাৰে তেতিয়া মই যদি দহ চেকেণ্ড পৰা বিছ চেকেণ্ড মান এনেকে ঢালি থাকোঁ পঁইতাচোৰাটো প্ৰায় লাহে লাহে তাৰ ধৰফৰণিটো কমি যায় এই ধৰফৰণিটো যেতিয়া কমি যায় মই ভাবো যে ই হয়তো নিশ্চয় তাৰ আৰু শেষ নিশ্বাস ত্যাগ কৰিলে গতিকে মই তাক কি কৰো সেই গৰম পানী সেই পানী খিনি যিখিনি থাকি যায় সেইখিনিৰে ঠেলি ঠেলি নি এই গাঁতটোৰ ফালদি তাক বাহিৰলৈ উলিয়াই দিওঁ কাৰণ চুবলৈ মোৰ বৰ ঘিণ লাগে এইটো বস্তু গতিকে সেইটো বাথৰুমত যদি তেনেকে পাওঁ সেইটো কৰোঁ আৰু এই চিকা নিগনিটো বা বা বাথৰুমত যদি সোমাই সিহঁতেটো যাবলৈ জাগা তেনেকে নাপায় সিহঁতে কাৰণ কোমোড চোমোড বিলাক বন্ধ হৈ থাকে বা হেৰি থাকে সেই এটাই ফুটা আছে সেই ফুটাটোৱেদি সিহঁতে ওলাই গুচি যায় আৰু সেই সিহঁতক মাৰিবলৈ মোৰ মানে তাতে তাৰ ভিতৰত সেইটো ব্যৱস্থা মই নকৰোঁ কাৰণ ভিতৰত মাৰিলে কেনেবাকে মাৰি দিলে কিবা কিবি হ'ব তেজ ওলাব কিবা হ'ব অলপ বেয়া লাগে গতিকে কি কৰোঁ তাক সেই পানী চানী চটিয়াই মই উলিয়াই দিওঁ বাহিৰলৈ আৰু সহজতে মই মানে নিগনীবিলাক মই বা এনেকুৱা বিলাক মাৰিবলৈ বেয়াই পাওঁ জীৱ জন্তু গতিকে মই তাক পাৰিলে মই বেলেগে মাৰিলে মাৰক কথা নাই কিন্তু মই মাৰিব নোৱাৰোঁ মানে মই নামাৰোঁৱেই পৰাপক্ষত কিন্তু আমাৰ এই ভাড়াঘৰত যিটো আছে তাত সিহঁতে মানে মোক কৈ থাকে পাকঘৰত এটা সোমালে চিকা গতিকে চিকাটোক মই আজি এনেকে এইফালৰ পৰা সেইফাল কৰি থকাৰ কাৰণে চেণ্ডল জোৰৰে কোবাই দিলোঁ এনেকে মৰি থাকিল এতিয়া মই বোলো কি কৰিবা এতিয়া আৰু এই পলিথিন এটাত ভৰাই সেই দূৰত গৈ পেলাই থৈ আহা নহ'লে গোন্ধাব বোলো তাৰপিছত দূৰত পেলাই থৈ আহে সি তাৰ পিছতে ওচৰতটো পেলাবও নোৱাৰে সেইটো বস্তু বৰ গোন্ধাই দুদিন পিছত গৰম যেতিয়া ৰ'দ পৰিব আৰু খুব গোন্ধাই গতিকে এতিয়া পৰিৱেশটো নষ্ট হোৱাতকে এই দূৰত পেলাই থৈ আহা গৈ মানুহ নোহোৱা জেগাত জংগলৰ মাজত তে তাৰ পিছত আকৌ কেতিয়াবা পঁইতাচোৰা যেতিয়া আমাৰ পাকঘৰত বেছিকে হয় নে এটা এই কি বুলি কয় আপোনাৰ এনেকুৱা লক্ষণ ৰেখা বুলি এডাল চক পেঞ্চিলৰ নিচিনা এডাল হেৰি পায় সেই চক পেঞ্চিলৰ নিচিনা সেইডালেৰে মানে লক্ষণ ৰেখা ডাল লগাই মই মানে মনে মনে গৈ পেলাই সেই লাইনত এনেকে দি থৈ দিওঁ সিহঁতে পাৰ হোৱাৰ পিছতে ধৰফৰাই থাকে এই আপোনাৰ পঁইতাচোৰাবিলাক তাৰ পিছতে য'ত য'ত থাকে মই প্ৰায়বিলাক জাগাতে মই তেনেকৈ দি দিওঁ আৰু কেতিয়াবা আৰু এটা হেৰি এটা আছিলে এই ৰঙা স্প্ৰে এটা আছিলে সেইটো মৰটিন স্প্ৰে নেকি মৰটিন স্প্ৰে হয় হয় চাগে সেইটো মৰটিন স্প্ৰেটো কৰিলেও ৰঙা মৰটিন এইটো স্প্ৰে কৰি দিলেও পঁইতাচোৰাবিলাক বহুত খিনি নোহোৱা হৈ যায় মানে মৰি যায় কিন্তু পঁইতাচোৰাটো শেষ কৰাটো ইমান সম্ভৱো নহয় নেকি কাৰণ সিহঁতৰ মানে লাইফ হেৰিটো বহুত স্ট্ৰং জীয়াই থকাৰ কেপাচিটিটো বহুত বেছি যিকোনো পৰিস্থিতিত সিহঁতে জীয়াই থাকিব পাৰে এইটো এটা সিহঁতৰ জীৱন চক্ৰৰ এটা বৈশিষ্ট্য পঁইতাচোৰাৰ গতিকে আমি যিমান পাৰোঁ পাকঘৰৰ পৰা সিহঁতক বাহিৰ কৰিবলৈ চেষ্টা কৰিবই লাগিব কাৰণ বিভিন্ন ধৰণৰ খাদ্য বস্তুবিলাক থাকে খোলাকে থাকিলেতো সিহঁতে যদি তাত ওপৰত ঘূৰি ফুৰে তেতিয়া হ'লেতো সেই বস্তুখিনিত খাদ্য বস্তুখিনি বিষাক্ত হৈ যোৱাৰ সম্ভাৱনা বেছি হয় গতিকে তেনেকুৱা বস্তুখিনি ঢাকি থব লাগিব পাকঘৰত আৰু একেবাৰে নোহোৱা কৰাতো সম্ভৱ নহয় কোন সময়ত বা পঁইতাচোৰাটো ওলাই ফ্ৰিজৰ পিচ ফালে বা ক'ৰবাৰ দৰ্জাৰ ফাঁকত সোমাই থাকে গতিকে তাক বিচাৰি উলিওৱাতো প্ৰতিটো মূহূৰ্তত সম্ভৱে নহয় গতিকে তেনেকুৱা এটা সময়ত আমি এন্দুৰ আৰু তাৰ সেই পঁইতাচোৰা জাতীয় বস্তু বিলাকৰ পৰা ৰক্ষা পাবলৈ মানে অলপ অসুবিধা হয় সেইকাৰণে আমি দেখিলেই তাক চেণ্ডেল চেণ্ডেল ওচৰত বেলেগ বস্তুটো নাথাকেই গতিকে চেণ্ডেল যোৰকে আমি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলগীয়া হয় আৰু সেইটো বস্তু কৰিবলৈ মই অকণ অসুবিধা পাওঁ কাৰণে মই অলপ আতৰি দিওঁ বেলেগ কোনোবাই যদি মাৰে মাৰক বুলি সেইটো বুলি ভাবি পেলাই মই অকণমান আতৰি দিওঁ মানে মই নোৱাৰোঁ পেটেককে মাৰি দিয়াৰ লগে লগে তাৰ পেটটো ফাটি যায় কিবা শব্দ এটা হয় সেইটো মানে অলপ মই অসুবিধা পাওঁ সেই কাৰণে মই মাৰিলে বৰ লাহেকে মাৰোঁ মানে সি মৰে নে নমৰে অলপ চিন্তাই হৈ যায় মোৰ মানে তাৰপিছতে এওঁলোকে পিছত কয় আৰু বোলে এইটোতো ইমান মৰমকৈ মাৰিলে ক'ত মৰিব তাক ভালকে খেদিব লাগিব গতিকে কথাবিলাক তেনেকুৱা